হেল্ল' কেবচালক ৰঞ্জিত বৰা হয়নে অঁ হয় ন অঁ মই চৰাইবাহীৰ পৰা ঋতু বৰুৱাই কৈছিলোঁ অঁ মই মানে আপোনাৰ পৰা কেব এখন ভাড়ালৈ বিচাৰিছিলোঁ অঁ কেবখন জুলাইৰ এক তাৰিখে আমি ছয়জনমান যাব পৰাকৈ লাগিছিল মই আৰু মোৰ কেইজনমান বন্ধুও লগতে যাব বুলি কৈছে অঁ ঠিক আছে বাৰু আমি মানে কাজিৰঙালৈ যাম বুলি ভাবিছিলোঁ অঁ আমাৰ চৰাইবাহীৰ পৰা এনে কাজিৰঙালৈ দূৰত্বটো কিমান হ'ব বাৰু ক'বচোন দূৰত্ব অনুসাৰে এনে ভাড়াটো কিমান হ'ব বুলি ভাবিছে বাৰু আপুনি জনাব পাৰিব নেকি অঁ চাৰি হাজাৰমান ল'ব ন অঁ ঠিক আছে কেবখন বাৰু আপুনি বুক কৰি দিয়ক খালি জুলাই এক তাৰিখে ৰাতিপুৱা আঠটামান বজাত চৰাইবাহীৰ যিটো মিলিটেৰী কেম্প আছে তাৰ ওচৰৰ পৰা মোক পিক আপ কৰিব লাগিব অঁ নহয় নহয় আৰু তাৰ লগতে মোৰ বন্ধু কেইজন আপোনাৰ ৰৰৈয়াৰ পৰা যাব বুলি কৈছে গতিকে তেওঁলোকক আপুনি ৰৰৈয়াৰ পৰাই পিক আপ কৰি দিব